হেল্ল' হয় হয় আপুনি হয় হয় অঁ হ'ব হ'ব আছে ওলাই পোন্ধৰশ টকাৰপৰা ফেন পোন্ধৰশ টকাৰপৰা আপুনি দহ হেজাৰমান টকা দহ হেজাৰলৈকে আছে আৰু ফ্ৰীজটো প্ৰায় দহ হেজাৰৰপৰা বিছ হেজাৰ আপোনাৰ ইচ্ছা চাই ল'বহি অঁ খোলা থাকিব এই দহটাৰপৰা ধৰা ধৰি লওঁক পাঁচটা বজালৈকে ঠিক আছে হ'ব